আৰু নিয়মীয়াকৈ সদায় যোনখিনি প্ৰেকটিচ কৰি আছে নিয়মীয়াকৈ সদায় আপোনালোকে প্ৰেকটিচ কৰি থাকিব আৰু এদিন কৰি পেলাই বাদ দি নিদিব পাৰিলে আপুনি ডেইলি কৰক এঘণ্টা হ'লেও কৰক ধন্যবাদ